পাঁচ জুলাই দুহেজাৰ একৈছ সাত আগষ্ট দুহেজাৰ বিছ ন জুন দুহেজাৰ চৌব্বিছ বাৰ মে' দুহেজাৰ ন এক জানুৱাৰী দুহেজাৰ এক